ৰাষ্ট্ৰসংঘ হৈছে ঊনৈছশ পঞ্চল্লিছ চনত বিশ্বজুৰি শান্তি নিৰাপত্তা মানৱ অধিকাৰ আৰু উন্নয়নৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা হোৱা এক আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰসংঘত এশ তিৰান্নব্বৈখন সদস্য ৰাষ্ট্ৰ আছে যিয়ে সংঘাত দৰিদ্ৰতা জলবায়ু পৰিৱৰ্তন স্বাস্থ্যৰ সংকটৰ দৰে বিশ্বব্যাপী সমস্যাসমূহৰ সমাধানৰ বাবে সহযোগিতা কৰে এইটোৱেই হৈছে মূল আলোচনামূলক সংস্থা য'ত সকলো সদস্য ৰাষ্ট্ৰৰ সমান প্ৰতিনিধিত্ব থাকে ই বহুতো আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰে আৰু প্ৰস্তাৱ গ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে দায়বদ্ধ ইয়াৰ পোন্ধৰজন সদস্য পাঁচজন স্থায়ী চীন ফ্ৰান্স ৰাছিয়া ব্ৰিটেইন আৰু আমেৰিকা ভেটক ক্ষমতাৰে আৰু দহজন নিৰ্বাচনীত সদস্য দুবছৰীয়া কাৰ্যকালত কাৰ্যনিৰ্বাহ কৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নেতৃত্বত সচিবালয়ে ৰাষ্ট্ৰসংঘৰ দৈনন্দিন কাম কাজ সিদ্ধান্ত ৰূপায়ণ সিদ্ধান্ত ৰূপায়ণ প্ৰতিবেদন প্ৰদান আৰু কাৰ্যকলাপৰ সুবিধা প্ৰদান কৰে প্ৰধান ৰাষ্ট্ৰসংঘৰ ন্যায়িক সংস্থা ই ৰাষ্ট্ৰসমূহৰ মাজত আইনী বিবাদ নিষ্পিত কৰে আৰু অন্তঃৰাষ্ট্ৰীয় আইনী প্ৰশ্নসমূহৰ ওপৰত পৰামৰ্শমূলক মতামত প্ৰদান কৰে ইস্ক' আমি যোনটো আমাৰ বিশ্বব্যাপী প্ৰত্যাবহনসমূহ মোকাবিলা কৰিবলৈ পোন্ধৰটা বিশেষ সংস্থা যেনে ডাব্লিউ এইচ অ' ইউনেছক' আৰু আয়োগৰ অৰ্থনীতিক সামাজিক আৰু অনুষ্ঠাংগিক কামৰ সমম্বয় কৰে ৰাষ্ট্ৰসংঘই যুদ্ধবৃত্তি বজাই ৰাখিবলৈ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাক সমৰ্থ কৰিবলৈ আৰু সাধাৰণ নাগৰিকক সুৰক্ষা দিবলৈ সংঘাতপূৰ্ণ অঞ্চলত শান্তিৰক্ষী বাহিনী নিয়োগ কৰে ৰাষ্ট্ৰসং ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘই কাম কৰে মানৱ অধিকাৰৰ সৰ্বজননী ঘোষণা আৰু মানৱ অধিকাৰ পৰিষদৰ দৰে ব্যস্তাৰ জৰিয়তে মানৱ অধিকাৰ সুৰক্ষিত আৰু প্ৰসাৰ কৰে ৰাষ্ট্ৰসংঘই বহন ক্ষম উন্নয়ন মানৱীয় সাহাৰ্য জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক মঞ্চ হিচাপে কাম কৰে বিশ্ব সমস্যাৰ বহুপক্ষীয় সমাধানৰ পোষকতাও কৰে থেংক